ফুল মোৰ বহুত প্ৰিয় আমাৰ ঘৰৰ সকলোৱে ফুল বহুত ভাল পায় গতিকে আমাৰ ঘৰৰ সন্মুখৰ চোতালতে এখন ধুনীয়া বাগিচা আছে য'ত বিভিন্ন ধৰণৰ ফুল ৰোৱাঁ হৈছে চাদত ফুল নোৰোৱাৰ এটা কাৰণ হৈছে কাৰণ দিনৰ বেছিভাগ সময় চাদখনত ৰ'দ পৰে যাৰ ফলত ফুলবোৰ যথেষ্ট কষ্ট পায় লেৰেলিব ধৰে সেয়ে আমি আমাৰ চোতালতে এখন ফুলনি বাগিছা সাজি উলিয়াইছোঁ আৰু যাৰ ফলত আমাৰ ঘৰখনৰ সৌন্দৰ্য্য়তা বৃদ্ধি পাইছে আজৰি সময়ত বিশেষকৈ ৰাতিপুৱা আৰু আবেলি বাগিছাখন চোৱাচিতা কৰোঁ অৱশ্যে বাগিছাখনৰ মূল গৰাকী হ'ল আমাৰ আইতা তেওঁৰ বয়স প্ৰায় নাইন্টি ফাইভৰ অধিক কিন্তু তেওঁ এতিয়াও ফুলনি বাগিছাখন প্ৰতিপাল কৰি আহিছে মই তেওঁক এই ক্ষেত্ৰত সময় পালেই সহায় কৰোঁ আৰু ঘৰৰ আন আন লোকেও সহায় কৰে ফুলবোৰ তেওঁৰ বাবে নিজৰ সন্তানৰ দৰে আমাৰ ফুলনি বাগিছাখনত পঞ্চাছ বিধতকৈও অধিক ফুলৰ প্ৰকাৰ আছে তাৰ ভিতৰত বিদেশী ফুলৰ সংখ্যাটো বেছি লোকেল ফুল হিচাপে তগৰ নাৰ্জী জবা শেৱালী গোলাপ খৰিকাজাঁই হাচ্নাহানা নয়নতৰা চুঙাফুল কৃষ্ণচূড়া কাঞ্চন যমলাখুটি ৰাধাচূড়া গধূলি গোপাল বগা বাহক ফুট ক'লা ৰজনীগন্ধা অপৰাজিতা ধতুৰা ফুল কৰবী বকুল ফুল ইন্দ্ৰমালতী কঠনা সূৰ্যমুখী আদি আছে অৰ্কিদৰ ভিতৰত কপৌ কেতেকী ভাটৌ আদি ফুল আমাৰ বাগিছাখনত আছে আৰু বিদেশী ফুলৰ ভিতৰত ডালিয়া পপী ডেইজী পেনচী পিটনিয়া কাল্লালিলি গাৰ্ডেনীয়া গাৰবেৰা ডেইজী ভায়োলেট বেগনীয়া বাগানভিলা গ্লেদিহিলাচ হাইড্ৰভিনিয়া পইনচেতিয়া আষ্ট্ৰা কিচেনথিমাম ডেল্ফিনিয়াম স্নেক ড্ৰেগন জিনিয়া আদি ফুলৰ আদি ফুলত বিশেষকৈ আমি ঘৰৰ গৰু গোবৰ সাৰ হিচাপে ব্যৱহাৰ কৰোঁ আৰু নিয়মীয়াকৈ পানী দিওঁ ইয়াৰ বাহিৰেও আমাৰ এখন শাকনি বাৰী আছে তাত আমাৰ লোকেল শাক পাচলিসমূহ লগোৱা হৈছে লাই পালেং লফা ধনীয়া বাবৰি শাক কণী বিলাহী ফুল কবি বন্ধা কবি বেঙেনা ভাত কেৰেলা ভেন্দী লেচেৰা মাহ ফ্ৰেন্স বিন জলকীয়া যেনে ফিৰিঙি জলকীয়া ভোট জলকীয়া আদি বতৰ সাপেক্ষে প্ৰায়বোৰ শাক পাচলিয়ে আমাৰ ঘৰত কৰা হয়